হেল্ল' এইটো মৌ ভোলনি এছ বি আই বেংকত লাগিছে হয়নে ছাৰ অঁ মই সংগীতা কাকতিয়ে কৈছোঁ পোৰা বংলাৰপৰা বেংকৰপৰা ছাৰ মুদ্ৰা লোন দি আছে বুলি শুনিছোঁ হয় ইয়াৰ ৰাজসাহাৰ্য্যও দিয়ে হয় নহয় ছাৰ কি কি ডকুমেণ্টছ লাগিব আপুনি জনাব নেকি অঁ আধাৰ কাৰ্ড পান কাৰ্ড ভোটাৰ কাৰ্ড আৰু বেংক পাছবুক ঠিক আছে ছাৰ অঁ আধাৰৰ লগত বেংক পাছবুকৰ লিংক থাকিব লাগিব ঠিক আছে আছে নে নাই ছাৰ এইটো মোক ভালদৰে আপুনি চাই দিবচোন অঁ ঠিক আছে ছাৰ মই এই সকলোখিনি নথিপত্ৰ যোগাৰ কৰি লোন ল'বৰ বাবে আপোনাৰ ওচৰত আবেদন কৰিম ছাৰ ঠিক আছে আপুনি সকলোখিনি চাই মোক জনাব ছাৰ মই সোমবাৰে আপোনাক সকলো নথিপত্ৰ জমা দিম ঠিক আছে ছাৰ